আমাৰ ধৰ্মটোত বিশেষ খোৱা বোৱাৰ উৎসৱটো হৈছে নাম যেতিয়া পাতিব নামত প্ৰসাদ কল কুঁহিয়া মিঠৈ নাৰিকল আদা ডালিম আপেল কমলা নাচপতি এইবিলাক হ'ল প্ৰসাদত দি এয়া হ'ল প্ৰসাদ বুলি কোৱা হয় তাৰপিছত জলপান জলপান হৈছে চিৰা মূৰি মুড়ি গুৰ গাখীৰ বুনিয়া এয়া হ'ল জলপান বিয়া বিয়া বিয়া ঘৰ জলপান মানে ভাত খোৱা খোৱা বোৱাও হয় যেনে ভোজ ভাত কিছুমান বিয়াত মানে নিৰামিষকে পাতে এয়া হ'ল দাইল আলু বিলাহী সেইবিলাক দি পেলাই আঞ্জা হ'ল তাৰপৰা ভাজি নিৰামিষ ভাজি বেঙেনা আলু ছয়াবিন ভেন্দি এইবিলাক দি সেয়া ভাজি ভাজি হ'ল এয়া হ'ল নিৰামিষ বিয়া তাৰপৰা মাংসভোজী বিয়া দুটাই মাংসভোজী বিয়াত ব্ৰইলাৰ মাংস আলু পিঁয়াজ লগাই সেইয়া ব্ৰইলাৰ মাংসৰ বিয়া তাৰপিছত বিহু কাতি বিহু কঙালী সেই বিহুত জলপান চলপান সিমান বেছি বেছিকে নহয় যেনে বৰা কোমল সিমান নাথাকে সেইটো কাৰণে আটা কিছুমানে আটা পিঠা পুৰিল কিছুমানে গুৰুকে পিঠা পুৰিল কিছুমানৰ ঘৰত হেঁচা পিঠা

তেনেকুৱাকে হৈ যায় এতিয়া মাঘৰ বিহু মাঘৰ বিহু তেতিয়া থাকে যেনে কিছুৱে হেৰি খানা খালে তাত মানে কাঠ আলু পুৰিব তাৰপিছত বিভিন্ন মাংস বিভিন্ন খানাত বিভিন্ন মাংস যেনে কিছুমানে মাছেই বনাই দিলে কিছুমানে মাংসই বনাই দিলে কিছুমানে কুকুৰা মাৰিলে কিছুমানে হাঁহ মাৰিলে কিছুমানে ব্ৰয়লাৰ কাটিলে কিছুমানে

বহাগ বিহু বহাগ বিহু বেছিভাগ জলপানেই থাকে দৈ চিৰা ক্ৰীম চিৰা মুৰি সান্দহ সান্দহ তৰা পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু বুনীয়া ভুজিয়া বহুত ব্যঞ্জন লগাই কৰে এতিয়া যেনে সভা ভাওনা সভা ভাওনা সভা ভাওনা যেতিয়া পাতিব তেতিয়া সভা সভাহত মাহ প্ৰসাদ দিব কল দিব কুঁহিয়াৰ দিব আদা দিব নাৰিকল দিব তাৰপা ভিতৰুৱাকৈ আকৌ জলপান খোৱাব ৰাতিপুৱাৰ যিবিলাক প্ৰসংগ পুৱা প্ৰসংগ কৰে সেই প্ৰসঙত পায়স যেনে ভোগ গাখীৰ তাৰপিছত নাৰী নাৰিকল ৰুকি ৰোকনীয়ে নাৰিকল ৰুকি তাৰপিছত বাদাম চেৰি এইবিলাক বস্তু লগাই পায়স দিব তাৰপিছত হ'ল প্ৰসঙীয়া নাম চলিব নামত আকৌ নামৰ পিছে পিছে পিছে ভিতৰুকৈ জলপান খোৱাব জলপান মানে কিছুমানে কোমল কোমল চাউল ব্যৱহাৰ কৰে কিছুমানে চিৰামুৰি ব্যৱহাৰ কৰে সেইবিলাক আও